হেল্ল' অঁ কোনে ক'লে অঁ কওকচোন

সেইটোতো এতিয়া কিছুমান আননওন মানুহটো আমি দেখি পাওঁ বাৰু কিন্তু এতিয়া তেওঁলোকে এতিয়া কি বা কৰিছে কি বা নিছে কি বা হৈ আছে সেইবিলাকটো গম নাপাম নহয় এতিয়া আপুনি মই একচুৱেলি মানে আপোনাৰ আপুনি মোৰ য'ত মই ঘৰ হয় তাত মই একচুৱেলি নাথাকোঁ বাৰু কিন্তু মই এনেই ধৰক জাগাৰ খবৰবোৰ পাওঁ কিন্তু তেনেকুৱাটো আমাৰ চকুতটো তেনেকৈ পৰা নাই যদিও ধৰক আপোনাৰ ৰাতি তেনেকুৱা কিবাকিবি হৈছে সেইটো হয়তো আমি এতিয়া তেনেকৈ গম নাপাম নহয় আপুনি এবাৰ আপুনি যদি গ্ৰাউণ্ডত আহিপিনে এবাৰ চাব পাৰে তেতিয়া

অঁ অঁ আমাৰ আছে বাৰু আপোনাৰ আমাৰ যোনটো ইয়োথৰ গ্ৰুপ আছে আমাৰ নিজৰ এৰিয়াৰে সেইটোত ল'ৰাখিনি বাৰু এৱেৰ হয় এইবিলাক বস্তুৰ প্ৰতি গতিকে মই আপোনাৰ সেইখিনিৰ লগত কথা পাতি আপোনাৰ কেনেকৈ কি প্ৰোচিড কৰিব পাৰি আপোনাক তাৰপিছত হে জনাব পাৰিম ঠিক আছে আপুনি এদিন আহিব মই ল'ৰাখিনিক গোটখোৱাই দিম আপুনি তেতিয়া তাতেই গোটেইখিনিৰ লগত কথা পাতি ল'ব পাৰিব তাৰপিছত আপুনি কিবা গ্ৰুপ ফৰ্ম কৰে অৰগেনাইজেশ্যন ফৰ্ম কৰি লয় বা কেনেকৈ ভিতৰুৱাকৈ কি কৰিব পাৰে আপুনি সেইখিনি কৰি ল'ব পাৰিব অঁ ঠিক আছে বাৰু দিয়ক